হয় নিশ্চয় আমি নতুন প্ৰজন্মক বাতৰি অনুসৰণ কৰিবলৈ উৎসাহিত কৰোঁ বাতৰি অনুসৰণ কৰিলে আমি বহুতো লাভালাভ লাভ কৰিবলৈ সক্ষম হওঁ আমাৰ কণ কণ মইনা মাইনিহঁতে যদি বাতৰি অধ্যয়ন কৰে তেওঁলোকে তেওঁলোকৰ জ্ঞানৰ বিকাশ তাত বৃদ্ধি কৰিবলৈ সক্ষম হয় তেওঁলোকে ৰাজনীতি ধৰ্মনীতি অৰ্থনীতি সমাজ নীতি সকলোখিনি জ্ঞান তাত লাভ কৰিবলৈ সক্ষম হয় আমাৰ থলুৱা বিষয়ৰ উপৰিও পৃথিৱীৰ বিভিন্ন জগতৰ খেল জগতৰে হওক বা জ্ঞান বিজ্ঞান প্ৰযুক্তিৰ দিশতে হওক বা সাহিত্যৰ দিশতেই হওক সকলো ক্ষেত্ৰতে তেওঁলোকে জ্ঞান আৰ্জন কৰিব পাৰে বাতৰি অধ্যয়নৰ যোগেদি গতিকে আমি নতুন প্ৰজন্মক বাতৰি অনুসৰণ কৰিবলৈ উৎসাহিত যথেষ্টভাৱে কৰোঁ